হয় আমাৰ ইয়াত লাইট অহা প্ৰায় আজি বিছ পঁচিছ বছৰে হ'ল তাৰ আগত তাৰ আগত আমি চাকি জ্বলাইছিলোঁ কেৰাছিন তেলৰ চাকি জ্বলাই আছিলোঁ যেনেকুৱা আগত কেৰাছিন তেলৰ চাকি জ্বলাই বসবাস কৰিছিলোঁ বহুতখিনি সমস্যা হৈছিলে সেইখিনি সমস্যা বিদ্যুৎ আহি ভালে কৰিলে বিদ্যুৎ যেতিয়া পৰা পালোঁ ভাল হ'ল এতিয়া বিদ্যুৎ অহাৰ পৰা আমি মোবাইল চলালোঁ মোবাইল চলালোঁ এতিয়া টিভি চাব পালোঁ ফেন ফেনৰ বতাহ খাব পালোঁ আগততো সেইবিলাক নাছিলে বিচনী মাৰি মাৰি ঘূৰি ফুৰোঁ বিচনীয়ে মাৰি ঘূৰি ফোৰো আগতে লাইটটোতো নাছিলে চাকি কিমান থাকোঁ চাকি সন্ধিয়া হ'লেই চাকি জ্বলে আকৌ সোনকালে শুই যাওঁ আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগে আন্ধাৰতে থাকোঁ তেনেকা আৰু কি অকল আৰু চাকিটো জ্বলে ভাত খোৱা সময়ত আৰু গধূলি সময়ত আৰু তেনেকেই পঢ়িছিলোঁ বাৰু চাকি জ্বলাই জ্বলাই চাকি তলত থাকি পঢ়িছিলোঁ বাহিৰত বহি ব আপোনাৰ বাঁহৰ ভূটা বনাইছিলোঁ ভূটা বনাই জ্বলাইছিলোঁ ভূটা বনাই জ্বলাই আগৰ ক'ৰবাত যাব হ'লেও টৰ্চ লাইটো তেনেকৈ নাছিল তাৰপিছত আজিকালিতো যেনিবা বহুত হ'ল মোবাইলৰ লাইট চাইট জ্বলাই আগতে টৰ্চ লাইট নাছিল তেনেকৈ ভূটা জ্বলাই যাওঁ টায়াৰ জ্বলাই যাওঁ এতিয়া লাইট আহি ভালেই হ'ল বাৰু বহুতখিনি ভাল হ'ল কিন্তু লাইট অহা পিছত এতিয়া বহুত ডাঙৰ এটা সমস্যা হ'ল বিলৰ বিষয়লৈ মানুহে দুটা বাল্ব জ্বলাই চাৰে তিনিশ চাৰিশ বিল আহে এতিয়া মাহেকত ধৰক আপুনি প্ৰায় এতিয়া পাঁচশৰ তলত বিল নাহাই হ'ল ইমানেই সমস্যা হ'ল বিদ্যুৎটো আহি ভাল কৰিলে ভাল কৰি এতিয়া বহুত সমস্যা খালী ভালটোতো হ'ল ভালৰ বিষয়ে বহুত সমস্যা হ'ল এতিয়া আকৌ ডিজিটেল আহাৰ পিছত বা কি হয় আগততো বাৰু কাৰেণ্ট নাছিলে ক'বলৈ ভাল আছিলে কাৰেণ্ট নাছিলে বিলো কম আহিছিলে আগতে এতিয়া ক'বলৈও বেয়া যে কাৰেণ্ট আছে কাৰেণ্ট কিয় নলয় আকৌ কাৰেণ্ট নাছিলে নাছিলে নাছিলে আৰু ফেনো নলওঁ আগত বিচনীতে কাম চলিছিলে লাইটো নালাগে এতিয়া অভ্যাস যেতিয়া হৈ গ'ল এতিয়া লাইটৰ বিল যে ইমানেই বাঢ়িব ধৰিলে ইমানেই বাঢ়িব ধৰিলে আজিৰ তিনি চাৰি মাহৰ পৰা মই অতিপাত আৰু যি আগত বিল আহিছিলে এশ ডেৰশ দুশ বা তিনিশ এতিয়া আহিব ধৰিলে পাঁচশ ছয়শ সাতশ ইমানেই বিল আহিব ধৰিছে সেইখিনি বিদ্যুৎ বিভাগে অলপ চোৱা দৰকাৰ কিহৰ কাৰণে হৈছে এই কৈ দিয়ে বোলে এই মিটাৰ বেয়া এই মিটাৰ নতুন মিটাৰ লগাব লাগিব নতুন মিটাৰ লগোৱাৰ পিছতো বিল সমানেই আহে কমতো নাহে বেছিয়ে আহে আৰু ওল্টা নতুন মিটাৰ লগোৱাৰ পিছত বেছি আহে ঠিক আছে যেনিবা এই নতুন মিটাৰ লগালো আকৌ এই ডিজিটেল অহা পিছত বা কি হয় স্মাৰ্ট মিটাৰ আহাৰ পিছত যিটো সমস্যা হৈছে লাইটৰ বিষয়লৈ আৰু কাৰেণ্টটো এই দিনটোৰ ভিতৰত এই আহিলে এই গ'ল এই কাটিলে যোন সময়ত কাৰেণ্ট দিব লাগে ল'ৰা ছোৱালী পঢ়া লিখা কৰিব সেই সময়ত কাৰেণ্টটো কাটি দিয়ে সন্ধিয়া সময়ত ল'ৰা ছোৱালী যদি সন্ধিয়া সময়ত কাৰেণ্টটো কাটিয়ে দিয়ে আজিকালি ল'ৰা ছোৱালীটো কাৰেণ্টত থাকি থাকি এটা অভ্যাস হৈ গ'ল না সেই অভ্যাসখিনি কি হ'ল এতিয়া অভ্যাস হৈ যোৱাৰ পিছত এতিয়া লেম্প চাকিত আৰু ল'ৰা ছোৱালীয়ে নপঢ়ে কেতিয়াও নপঢ়ে লাইট গ'লে কি ক'ব মা লাইট আহিলে পঢ়িম বা দেউতা লাইট আহিলে পঢ়িম এইবোৰ সমস্যা এতিয়া লাইটৰ বিষয়ে মানে বিৰাট সমস্যা এতিয়া বিদ্যুৎ বিভাগে কি কৰি আছে মইতো একো বুজি পোৱা নাই বিদ্যুৎ বিভাগে এইটো চোৱা উচিত যে এইটো কিহৰ কাৰণে হৈছে এই অলপ দিনৰ আগত তেতিয়া মেট্ৰিক পৰীক্ষা চলি আছিলে কাৰেণ্ট ইমানেই কাটে ইমানেই কাটে শ্বাট ডাউন লয় কয় ফোন কৰিলে কয় বোলে শ্বাট ডাউন লৈছোঁ এইটো কৰিছোঁ সেইটো কৰিছোঁ ঠিক আছে দিনত আপোনালোকে ছাট ডাউন লৈছে ৰাতি নটা দহটালৈকে যে শ্বাট ডাউন লয় তেতিয়া ল'ৰা ছোৱালীখিনি পঢ়িব কেতিয়া ল'ৰা ছোৱালীখিনি যদি বিশেষকৈ এতিয়া কাৰেণ্ট লৈ ইমান মানুহে বিল ভৰি পাঁচশ ছয়শ মাহেকত বিল ভৰি যদি ল'ৰা ছোৱালীখিনি পঢ়িব নাপায় সুখ শান্তিৰে যদি পঢ়িব নাপায় এই কি হ'ব সেইটো বিদু বিদুৎ বিভাগে অলপ চাব লাগে যে ক'ত কি হৈছে আৰু বিলটো কিহৰ কাৰণে ইমান আহিছে কিহৰ বিষয়লৈ আহিছে কেনাটো ক'ত লাগি আছে সেইটো তেওঁলোকে অলপ চাব লাগে এইটো চোৱা উচিত আৰু এজন সাধাৰণ খাটি খোৱা মানুহ এজনে দুটা বাল্ব যেতিয়া লগায় সেই দুটা বাল্ব লগোৱা মানুহজনে যদি মাহেকত চাৰিশ টকা বিল দিবলগীয়া হয় বা পাঁচশ টকা যদি দুটা বাল্ব জ্বলাই বিল দিবলগীয়া হয় লাইটৰ বিল তেওঁলোকেতো সেই দাম নজনা আকৌ সেই চাকি জ্বলালেই লাভ আছে সেইটো নিজেই তেওঁলোকে জানিব লাগে যে কোন মানুহ ঘৰত কি চলাইছে কাৰোবাৰ ঘৰত তিনিটা বাল্ব জ্বলাইছে তাৰ চাৰিশ আহিব দুটা বাল্ব জ্বলাইছে তাৰ চাৰিশ আহিব পাঁচটা বাল্ব জ্বলাইছে তাৰো সেই চাৰিশ এইটো এইটো কোনটো হিচাপত দিয়ে তেওঁলোকে অলপ চালি জাৰি চাব লাগে কিহৰ কাৰণে হৈছে কিহৰ বিষয়লৈ হৈছে কিহত ক' ক'ত গাফিলিটো ক'ত হৈছে ভুলটো ক'ত আছে এই তেওঁলোকে চোৱা নিজৰ উচিত তেওঁলোকৰ তেওঁলোকে নিজে চাব লাগে চাইকেনে ক'ব লাগে যে বোলে এইটো ইয়াৰ পৰা হৈছে এইটো তাত হৈছে এই তেওঁলোকে নিজেই চালি জাৰি চাই এইটো ক'ত কি হৈছে তেওঁলোকে চাব লাগে উচ্চ বিষয়া এটা আছে নহয় ডাঙৰ ডাঙৰ মানুহ আছে তেওঁলোকে জানে নহয় ক'ত কি হৈছে কি নাই তেওঁলোকে চাব লাগে তলৰ মানুহখিনিক ক'ব লাগে যে বোলে এইটো এৰিয়াত কেলেই ইমান লাইটৰ বিল আহিছে আৰে সমস্যা আজিকালি অকল মই বুলিকে নহয় সমস্যা এখন গাঁৱত বুলিকে নহয় এতিয়া বিভিন্ন গাঁৱত ছেম একে সমস্যা সকলোৰে এটাই সমস্যা বিদ্যুৎ বিদ্যুৎ বিভাগৰ পৰা ইমানেই বিল আহিব ধৰিছে মানুহে এটা মজবুৰিত পৰি লাইন কাটিবলগীয়া বাধ্যত পৰি গৈছে নিজে নিজে ঠিক কিনো ক'ম আৰু তেওঁলোকে নিজে নিজে চাই যাতে সেইখিনি ভালে ক'ত কি হৈছে তেওঁলোকে চাই ঠিক ঠাক কৰক এই মই অনুৰোধ